ন'ভেল বুলি ক'লে মই সৰুৰপৰাই ভাল লাগে ন'ভেল পঢ়োঁ আমাৰ লাইব্ৰেৰীটো তেনেকুৱা বহুত ধৰণৰ কিতাপ আছে আৰু মই ঘৰত আনিও পঢ়োঁ তেনেকৈ আৰু সৰুৰেপৰা পঢ়া এটা অভ্যাসো আছে মোৰ কিতাপৰ প্ৰতি অকল ন'ভেল বুলি নহয় মোৰ কিতাপৰ প্ৰতি সৰুৰেপৰা এটা নিচা বুলি ক'ব লাগিব মই পঢ়োঁ বহুতৰ কাঞ্চন বৰুৱা অসীমত যাৰ হেৰাল সীমা মোৰো এটা সপোন আছে মোৰো এটা সপোন আছে ডক্টৰ ৰুবুল মাউতৰ তাৰপিছত সূৰ্য ফুলৰ দেশলৈ গায়ত্ৰী প্ৰান্তিক শৰ্মা তেনেকৈ বহুতো পঢ়িছোঁ মই আৰু মোৰ ৰঞ্জু হাজৰিকাৰ চবতকৈ ভাল লাগে ৰঞ্জু হাজৰিকাৰ মই এখন কিতাপ পঢ়িছোঁ এডভেঞ্চাৰ এডভেঞ্চাৰ বুলি এখন ন'বেল আছে সেইখন মই পঢ়িছোঁ তাত বহুত ধৰণৰ মানে বহুত কিবাই শিকিবলৈ পোৱা যায় আৰু ন'ভেল পঢ়িলে মানে ন'ভেল বুলি নহয় যিবিলাক যিমানে কিতাপ পঢ়া হয় সিমানে এক্সপিৰিয়েঞ্চ পোৱা যায় এক্সপিৰিয়েঞ্চ গোটাবলৈ সক্ষম হয় সেইটো কাৰণে মানে কিতাপ পঢ়িব লাগে আৰু মই আগত আগৰপৰাই পঢ়োঁ আৰু এতিয়াও পঢ়োঁ যিহেতু এতিয়া সময় নহয় যিহেতু কলেজৰ কিতাপো পঢ়িব লাগে বেলেগৰ কম্পিউটাৰো পঢ়িব লাগে তো কেতিয়াবা পঢ়োঁ আৰু সেইটো কাৰণে মানে এতিয়া সিমান পঢ়া নহয় তো মই আগতে পঢ়িছোঁ এতিয়াও পঢ়োঁ

মই দুখনমান কৈ দিছোঁ বাৰু মই কি কি পঢ়িছিলোঁ জল জাহ ৰাজীৱ বৰাৰ তাৰপিছত প্ৰীতিৰ নিচিগা ধাৰ এইখন প্ৰণুজ্যোতি গগৈ মই পঢ়িছিলোঁ আৰু

অঘৰি আত্মাৰ কাহিনী অঘৰি আত্মাৰ কাহিনী আমি মোক কিতাপখন দিছিল মোক লগৰ এজনে দিছিল মোৰ বাৰ্থডেত দিছিল সেইখন মই পঢ়িছিলোঁ মানে কবি চৈয়দ আব্দুল মালিক মৰে কোন জীয়ে কোন ৰীতা চৌধুৰী আৰু ঈশ্বৰ ঈশ্বৰ বিজ্ঞানযুক্তি আৰু বিজ্ঞান নিৰ্মল চাংমাই মৃত্যুঞ্জয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আমাৰ এজন জ্ঞানপীঠ বঁটা বিজয় উপন্যাস এইখন আৰু তেনেকৈ বহুতো পঢ়িছোঁ মই এতিয়ালৈকে মনত পৰা নাই

আৰু ন'ভেল পঢ়িলে বা বেলেগ ধৰণৰ কিতাপ পঢ়িলে মই নোবেলৰ কথা কৈছোঁ যিহেতু নোবেলৰ কথা কৈছোঁ এনেকুৱা এখন পঢ়িলে মানে মোবাইল কমকৈ চোৱা হয় যিহেতু মোবাইল চালে যিটো ৰস পোৱা যায় সেই ৰসটো যদি কিতাপ পঢ়া হয় তাৰ বহুত বেছি ৰস পোৱা যায় সেইটো কাৰণে মানে ন'ভেল পঢ়িব লাগে আমি আৰু